হেল্ল' কি কৰিছ চিনি নাই পোৱা এই মই তোৰ কেলে লগৰ আকৌ মৃদুস্মিতা অঁ তোৰতো নপৰে মোৰহে পৰিছে আৰু বাকী ভাল অঁ ভাল ভাল দেই খালো খালো তই অঁ কি কৰি আছিলি পিছে অঁ অঁ এই ময়ো এনেই আৰু কি কৰিবি গৰমতে বহি আছোঁ ভাল ভাল দেই মাহঁতৰ ভাল অঁ খোৱা বােৱা কৰিলি নহয় অ' ফোন কৰিব নেপায় মানে আইও তইতো চিনিয়ে পোৱা নাছিলি মইহে ফোন কৰিছোঁ অঁ তাকে আমাৰবােৰৰ নম্বৰনো ক'ত ছেভ থাকিব আৰু তাকেহে বিয়া বাৰু কৰিলি আৰু ঘৰত আছোঁ তাকেহে বাকী মানুহটোৰ খবৰ ভাল অঁ গ'ল কিবা কৰিছেনে অফিচলৈ গ'লনে ঘৰতে আছে অঁ অঁ গ'ল অঁ অঁ তাকেহে বহুত দিনটোক লগো পোৱা নাই দেখাও নাই বোলো ফোনটাকে কৰোঁ তইতো নকৰই সেয়া আৰু লগ কৰিম এদিন বোলো আগতে কিমান একেলগে কলেজলৈ গৈছিলোঁ বোলো আজিকালি কেতিয়াবা মনতহে পৰে

এই সেইয়টোৱ এই যাবলৈকে লগ ধৰিবলে ফোন কৰিছোঁ আমাৰ কলেজত যে কলেজত প্ৰাপ্তন ছাত্ৰী মানে সমাৰোহ পাতিছে ছাত্ৰ ছাত্ৰীৰ এই তালৈকে বোলো যাওঁ মানে তোকো লগ ধৰো চব আহিব লগৰবোৰ অঁ তালৈকে যাম বুলি ভাবিছোঁ এই সময় সুবিধা ঘৰতনো কি কৰ আইও আইও বিয়া পাতি একেবাৰে হাজবেণ্ডৰ পাৰমিশ্য়ন নোলোৱে ক'তো যাবই নোৱাৰি অ' তাকেহে ইমান শাসন এইবোৰ লগৰবোৰ চব যাব আৰু আমাৰ তয়ো মোক বোলে চিঠি এখন আহিছিলে দেই তাৰ পৰা মই লগৰ বহুতক আমাৰ লগৰ যোনকেইজনী আছিলে এই এইবোৰক চবকে খবৰ মানে দিছোঁ আৰু মানে লগ ধৰিছোঁ যাম বুলি তাৰ পৰা তয়ো তোকো ফোন এটা কৰোঁ তয়ো যাবি নি

তাকে গোটেইবোৰ একেলগে গ'লে একেলগে গাড়ী এখন ভাড়া পাম যদি চব বেলেগ বেলেগকে যায় তেতিয়া আৰু তো চব বেলেগকে যাব একেলগে সেইকাৰে গাড়ী এখন ভাড়া কৰিম গোটেইবােৰ একেলগে যাম আৰু অঁ অঁ সেইটোৱে তই বোলো মাহঁতৰ ঘৰলৈ আহিবি এদিন থাকিবিহি আমি চব একেলগে যাম আৰু ইয়াৰ পৰা কলেজ যিহেতু দূৰেই আছিলে আমি আগতে কিমানটো খোজকাঢ়ি যাবলগীয়া হয় তাৰপৰা গাড়ী পাৱলেকৈ দিগদাৰ পাবলৈকৈ সেইটোৱে মই সেইদিনা কলেজলৈ গৈছিলোঁ দেই তেতিয়া মানে চব ল'ৰা ছোৱালী নাছিলে মই কিবা কাম এটাত গৈছিলে জব মেলা হৈছিলে সেই তালে গৈছিলোঁ এই বহুত ল'ৰা ছোৱালী আহিছিলে তাৰপিছতে মাতিছিলে নগ'লো আৰু কি বোলো কাম দিয়ে ঠিক নাই যে

তেনেকৈ কিছুমানৰ আগত পঢ়ি যোৱা ল'ৰা ছোৱালী লগ পাইছিলোঁ সৰু ডাঙৰ মানে চিনিয়ৰ জুনিয়ৰ আমাৰ লগৰো দুটামান লগ পাইছিলোঁ ল'ৰা তাকেহে বহুতদিনমান কলেজলৈ গৈছিলোঁ বেয়া লাগিছিল কিন্তু আগৰ সেইটো নাই আৰু আমি পঢ়ি থাকোঁতে যিটো মানে আছিলে

হয় চাদৰ মেখেলা পিন্ধি যাম আকৌ একদম হেৰি চাদৰ মেখেলা পিন্ধি আৰু প্ৰাক্তন ছাত্ৰী নিচিনাকৈ যাম আকৌ ক'ম ক'ম চব ফোন কৰিম আমি চবেই গ্ৰুপত কথা পাতিম গ্ৰুপ এটা খুলিম গ্ৰুপটোত এড কৰি দিম তোক গ'ম পাম আৰু তই কিন্তু নাযাওঁ বুলি নক'বি আকৌ

অঁ অঁ ক'ম ক'ম হেৰি তাৰিখে আকৌ এপ্ৰিলৰ পঁচিছ তাৰিখে

সেইকাৰণে মই আগতেই বোলো চবকে কওঁ আৰু যিহেতু মই আছিলোঁ আৰু যাবি আকৌ তই আকৌ নাযাওঁ বুলি নক'বি আৰু ঘৰলৈ নাহো আমুুকহে তামুকহে আৰু এদিন যেন তেনে মানুহটো মিলাবি অঁ সেইটোৱে আগতে পঢ়ি যোৱা মানে হেৰিটো মিলিব লাগে ক'লেজলৈ লগ পাম চব ফূৰ্তি কৰিম সেইটোৱে সেইকাৰণে বোলো চবকে লগ ধৰিছোঁ আৰু যোন যায় আৰু যাব পাৰে চবকেতো জোৰ কৰিতো নিব নোৱাৰি ন যাৰ মন থাকে মানে সি এনেও যাব অঁ আৰু কলেজত পঢ়ি থকা দিনবোৰলৈ মনত পৰিলেই এনেও যাবলৈ মন যায়ই লগৰবোৰ যাব লাগে চবেই যাব গোটেইকেইজনীকে মাতিছোঁ একেলগে পঢ়ি যোৱা ল'ৰা ছোৱালী লগ পালে ভালো লাগিব এতিয়া কিছুমান বিয়া হৈ গ'ল কিছুমান ঘৰত আছে কিছুমানে চাকৰি কৰিছে আৰু চব যদি মিলাই এদিন উলিয়াব পাৰে শুনিছানে অঁঁ অঁ নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে একে আকৌ গাঁৱত সোমালি একে ঘোকত সোমালি নিকি এই নুপোৱা একেবাৰে অঁ সেইটো হয় বাৰু

মনত পৰিবলৈ ভালেই লাগে হয় নে বাৰু তাকে ওচৰৰ যে এই এন চি চি কেম্পটোও আছে সেইকাৰণ থাকি ভাল লাগে সৰু সৰু ল'ৰা ছোৱালীবোৰ অহা যােৱা কৰি থাকে যিমান ডাঙৰ ফিল্ডখন আছিলে তাকে আৰু বগৰী গছজোপা যে ওচৰতে কিমান বগৰী লাগি থাকে সেইটোৱে ফটো মাৰিবলৈও ভাল লাগে অডিটোৰিয়ামটো কিমান ডাঙৰ বাৰু কলেজৰ দিনবোৰলৈ সঁচাকৈ মনত পৰিহে যায় এতিয়া মানে মোক ঘৰত থাকি থাকি কিবা অশান্তিয়ে লাগে কলেজলৈ গৈ থাকিবলৈ পোৱা হেঁতেনহে ভাল আছিলে আৰু তাকে এইবাৰ মই প্ৰ'ফেছাৰ হিচাপে যাম পায় ষ্টুডেণ্ট হিচাপে নাযাওঁ আৰু নাই নাই আকৌ সেই টিচাৰবোৰৰ গালি শুনিবলৈ হেৰি কৰিবলৈ মন নাই

তাকে তো কলেজখনলৈ যাব পাৰিলে ভাল

অঁ তই মনাবি আৰু যেন তেনে এই আছে কিবা বোৱা কাপোৰ এযোৰ পিন্ধি মই বোৱা কাপোৰ পিন্ধিবলেহে ভাল অঁ এই ইউনিফৰ্ম পিন্ধি কেলে যাম বাৰু আমি প্ৰাক্তন ছাত্ৰী অঁ সেইটোৱে চবে বোৱা পিন্ধিম ওলাবি এতিয়া তই তো হাতেৰে বোৱা আছেয়েই কাপোৰ

এই চবকে কম মই গ্ৰুপত এড কৰিম চবকে আৰু চবকে চাদৰ মেখেলা পিন্ধি বোৱা চাদৰ মেখেলা পিন্ধিবলে কম

এই বাইকত নিবলৈ আমাক কোনো নাই বাইকত নেযাওঁ চব গাড়ীতে যাম একেলগে

তাকে তাকে তোৰ তোৰ মানুহটোৱে কলেজত থৈ যাবহি পাৰে ঠিক নাই হা তই তেতিয়া তোৰ তেতিয়া তই ৰাতিপুৱা যাবি আৰু অকলে অকলে ৰৈ থাকিবি আমি বা কেইটা বজাত যাওঁ ঠিক নাই নহয় অঁ সেইকাৰণে একেলগে গোটেবোৰ গাড়ী এখন ভাড়া কৰিম চব গাড়ীতে যাম এতিয়া মানে ভাল হ'ব বাইকত গ'লে গৰমত বেয়াও সেইকাৰতে গাড়ীত যাম ভাড়া কৰিম গাড়ীৰ লগতো পাতিম তাৰ পিছত চবে পইচাটো দিবি আৰু তাত তাৰ পৰা আমি দৰকাৰ পৰিলে কলেজত যি খোৱাই নাখায় আমি ৰেষ্টুৰেণ্ট এখনত ভাল সোমাই খাই আহিম আৰু এক লগ হ'ম

খাম খাম এই কিন্তু ৰেষ্টুৰেণ্টখনত সোমাম সেইটো কৈছোঁ অঁ মানে কি গাড়ী লৈ যাবলৈ যে এই ৰাস্তাটো কিমান হ'ব অঁ সেইটোৱে আগতে খাই থকা মনত পৰে যিহেতু আগতে আমি ডেলিচিয়াছত কিমান খাইছিলোঁ বাৰু

তাকে খাম ওলাবি হেৰি চবেই খাম আছে নাখাওঁ বুলি কয়

মানে এই লাহটি তেল ডিপোৰ পৰা সিমান কণ যাবগৈ লাগে বহুত দূৰ নহয় ৰাস্তাটো কলেজখন যে আগতে সেইকাৰণতে দিগদাৰ আমাৰ দেৰি হয় যে ক্লাছবোৰ যিমান খোজকাঢ়িব লাগে অঁ এইফালেও দিগদাৰ সেইফালেও দিগদাৰ

সেইটোকে একেলগে চব যাম একেলগে বহিম থাকিম এদিন সেইটো কৰিম আৰু তই আহিবি খালী

সেইটোৱে আৰু ভাল লাগ ভাল লাগিব তই নেযাওঁ বুলি নক'বি থালি দেই অঁ এই মোৰ ওচৰত নম্বৰ আছিলে কাৰণে তোকো ফোন কৰিছোঁ তোৰ ওচৰত নম্বৰ নাই অঁ সেইকাৰণতে ছেভ কৰি লওঁ গ্ৰুপত এড কৰি দিম এনেও লগ'ৰবোৰৰ নম্বৰ পাই যাবি

অঁ অঁ অঁ অঁ এই তেতিয়াহ'লে আহিবি মই ফোন কৰিম যোনদিনা যোৱা হয় তাৰ আগদিনাও ফোন কৰিম চাগে তই মানুহজনৰ ভাগৰ মানে হেৰি কৰিবি আৰু হ'ব দে তেতিয়াহ'লে দেই অঁ ফোন চোন কৰি থাকিবি মাজে মাজে হ'ব দে বাই